মোৰ বিয়াৰ ঘৰখনত মোৰ মা আৰু দেউতা বাইদেউ আমি ছোৱালী চাৰিজনী আৰু দাদা দুটা আছিলোঁ খুব মৰমত ডাঙৰ হৈছিলোঁ বহুত মৰম মৰম আছিল আমাৰ ছটাৰ মাজত আৰু মোৰ বিয়াৰ সময়তে এসপ্তাহ আগত দেউতা মৰিল গতিকে মই মোৰ বিয়াত দেউতা নাই আৰু মা দাদা সৰু দাদাও মোৰ বিয়াত আহিব নোৱাৰিল তাৰপিছত মই এনেকৈ বিয়া হৈ আহিলোঁ বাৰু সেই মৰমৰ ঘৰখন এৰি তাৰপিছত শহুৰৰ ঘৰখন শহুৰৰ ঘৰখনত আমি ইহঁতৰ মোৰ হাজবেণ্ড আৰু হাজবেণ্ডৰ দাদাক চা ট'টেল চাৰিটা আৰু চাৰিটা দাদাকৰ আমি সৰু আছিলোঁ গোটেইকেইটাতকৈ আৰু ভণ্টী একজনী আছিল বাকী শাহু আছে শাহুৱে খুব মৰম কৰে বাকী জা বুলি ক'লে কাষত এখুন্দাতো থাকেই সেইটোও আছেই বাৰু বাকী আৰু হাজবেণ্ডে যথেষ্ট মৰম কৰে হাজবেণ্ডক ভাল পাইছোঁ বাৰু ঘৰখনো বেয়া নহয় ভালেই ঘৰখনো বেয়া বুলিব ক'ব নোৱাৰি বাকী বিয়াৰ পিছত আৰু অলপ সেইখিনিতো খেলি মেলি থাকেই সবৰে থাকে বাৰু বাকী ঘৰখন বেয়া পোৱা নাই আৰু ঠিকে আছে